হেল্ল' এই তৰ তৰংগ ইলেক্ট্ৰনিক্স হয়নে বাৰু অঁ এই আজি প্ৰায় এসপ্তাহমানৰ আগতে মই আপোনালোকৰ তাৰ পৰা এই ভিগো মোবাইল এটা কিনিছিলোঁ তাৰ ছাৰ্ভিছ কিন্তু মোৰ বেছ ভাল লাগিছে দেই অঁ কেমেৰাটোও ভাল লাগিছে তাৰপিছত বেটেৰীও ভাল মানে সকলোখিনি ভালেই পাইছোঁ এই কথাটোকে জনাওঁ বুলি আপোনালোকলৈ ফোন কৰিলোঁ এতিয়া বাই দি ৱে মোক আৰু বস্তু কেইটামান দৰকাৰ আপোনালোকৰ দোকানত এভেইলেবল হয়নে নহয় আকৌ ৰঙীন টিভি এটা লাগিছিলে পাম ন অঁ মই নেক্সট উইকত গৈ আছোঁ দেই আপোনালোকৰ তাৰ পৰাই কিনিম মানুহজনলৈ নাযাওঁ আৰু

থেংক ইউ থেংক ইউ থেংক ইউ হ'ব